এনেকৈ বহুত মানুহ মাতি আহাৰ পৰাও অভিজ্ঞতা আছে আমি যে মোৰ ভণ্টীৰ মই বিয়াত এনেকৈ মাতিছিলোঁ বহুত মানুহক মাতিছিলোঁ মাতি দুপৰীয়া দুপৰীয়া মানুহবিলাকে বিয়াততো জানেই দুপৰীয়া আহে দুপৰীয়া আহি এক লগত মোটা এটামান বজাতে বহুত খেলি মেলি হৈ যায় বহুত মানুহ একেলগেই আহে কিছুমানক বহাই থৈ দিওঁ কাৰণ চেয়াৰ পৰা থাকে চেয়াৰত বহে বহি আহি একেলগে খাই সেনেকেই আমি খোৱাৰ আগতে সেৱা লওঁ সেৱা লৈ পিনে মানুহক যেতিয়া আমি আলহী মাতোঁ আলহীক ভগৱানৰ নিচিনা মানে মানুহে কয় যেনেকৈ মানুহে সেই আলহী পৰি ভৰিৰ ধূলি ভৰিত ধৰি পবি ঘৰৰ চোতালত পৰিব লাগে সেনেকৈ আৰু মন্দিৰত গ'লে যাৰ ভোগ খাওঁতেও ভোগ যেতিয়া দিয়া যায় আমি তেতিয়া একশ ডেৰশ মানুহক দিয়া যায় একশ মা ডেৰশ মানুহে যেতিয়া আহে আহি একেলগে তাতে বহি খায় একেলগে বহোঁ কিছুমানে আকৌ অলপ ভোগ ঘৰলৈকো লৈ যায় আৰু এনেই পূজা কৰিলে যেনেকুৱা শিৱ পূজা মই ঘৰত শিৱ পূজা কৰোঁ শিৱ পূজা কৰিলে শিৱ পূজাত আকৌ ৰাতি ভাত খোৱাও ফাৰ্ষ্টতে কা এই আমাৰ তাতে পূজাত কা শিৱ পূজাত ঘাটা ভাঙো চলে ঘাটা ভাং চলিলে ভাং খাই কা সেনেকৈ ঘাট ঘাটা ভাঙো খাই খাই লৈ উঠি আমাৰ একেলগে ভাত দিয়া যায় ভাত দিলে আকৌ ইমান মানুহক ভাত দিব লাগিলে আকৌ চকী ডেক্স বেঞ্চ আনি এনেকৈ পাৰি ভাত দিয়া যায় সেনেকৈ একলগে আহাৰ গ্ৰহণ কৰিছে আমাৰ ঘৰত বিয়াত বেছিকৈ মানুহ হৈছিলে বিয়াত বিয়াত বহুত মানুহ মতা যায় মতা গৈছিলে গৈ যোৱা কাৰণে বহুত মানুহ হৈছিলে সেনেকৈ খুৱাইছিলোঁ খোৱাওতে আকৌ ইমান মানুহ মাতি লৈ নিজৰ জেগাটো প্ৰ'ব্লেম হয় সেইকাৰণে বেলেগতো দিছিলোঁ ভাল লাগে ইমান মানুহ একেলগে যেতিয়া ঘৰত আহিব এটা আশীৰ্বাদ দি যাব সুখী থাকক বুলি তেতিয়া খোৱাইও খোৱাই ভাল লাগে খোৱাই খোৱাই খোৱালো যদিও মানে খৰচ হ'লেও খৰচ হোৱা যেন নালাগে যেতিয়া গোটেই মানুহ আহি আশীৰ্বাদ দিব ভালকে মাত বোল দিব তেতিয়া ভাল লাগে